হেল্ল' আপোনালোকৰ হোটেলৰপৰা মই অলপ সময় আগতে এটা অৰ্ডাৰ দিছিলোঁ অৰ্ডাৰত মই বিৰিয়ানী বিচাৰিছিলোঁ সেই অৰ্ডাৰটোৱে মই আৰু কেইবিধমান খাদ্য সংযোজন কৰিব বিচাৰিছোঁ মোক বিৰিয়ানীৰ সৈতে ৰাইতা কেঁচা জলকীয়া চাটনি আৰু চালাড দিব আলুটো কমাই দিব বাটাৰ নান চিকেন বাটাৰ মচলা আৰু পনীৰ আৰু বিৰিয়ানীৰ লগত চ'চ দিব প্ৰায় দহজনমান মানুহে খাব পৰাকৈ এই অৰ্ডাৰটো দিলোঁ